আপুনি আপোনাৰ গাঁওখনৰ বিষয়ে ক'ব পাৰিব নেকি নিশ্চয় পাৰিম মই গাঁওখনৰ বিষয়ে বহুত ক'বলগীয়া আছে ভাল পাওঁ মই নিজৰ গাঁওখনক নিজৰ গাঁওখন বহুত ধৰণৰ আমাৰ পূজা পাতল হয় আদি বহুত উৎসৱ আদি পতা হয় চবে মিলি পেলাই কৰোঁ গাঁৱৰ লোকবোৰক ভাল পাওঁ গাঁৱৰ পদূলিবোৰক ভাল পাওঁ বেছি ধূলি বালি ইয়াত ধৰে বেছ ধূলি বালি ইয়াত ঘূৰি নুফৰে যি ভাল লাগে পৰিৱেশটো চাই ভাল লাগে ইয়াত বেছি গাড়ী মটৰ চলোৱা নাযায় গ গাই গৰু আদি দিবলৈ যাওঁ ভাল লাগে দি সময় লগৰ লগত সময় কটাও মুকলি গছৰ তলত বহোঁ গুৱাহাটীত ইগলা নাপায় গাঁৱত পায় গাঁৱত সেইকাৰণে ভাল লাগে গাঁৱত গাঁৱত বহুত ধুনীয়া চাব লাগা আছে বস্তু আছে য'ত পূজা পাতল হয় বিহু হয় বিহু মেইন আমাৰ বিহু আমি বহুত ভাল পাওঁ বিহুত আমি কৰিব লাগে বহুত কাম আমাৰ বিহু হৈছে তিনিটা বিহু তিনিটা বিহুতে আমি ভাল কৰি উপলব্ধ আমি ভালদৰে আমি আনন্দ আহে পালন কৰোঁ বিহুটোত আমি বহুত ধৰণৰ বস্তু ভোগ কৰোঁ মাছ খাওঁ লগৰ লগ মিলি খাওঁ ফাংচনেদি বিভিন্ন ধৰণে সেই গীত পৰিৱেশন কৰে আমি চাওঁ ভাল লাগে আমাৰ গাঁওখন নিজৰ গাঁওখন আৰু নিজৰ গাঁওখনত বহুত পুখুৰী আছে মানুহে মাছ ধৰে তাতে চাইও ভাল লাগে গৰু আনিব যাওঁ লগবোৰক লগ পাওঁ গৰু আনি বান্ধো ভাল লাগে পাহৰ আছে বিল আছে এই ঘূৰি ফূৰি ভাল লাগে গাঁৱত বহুত ধৰণৰ বস্তু বহুত বস্তু আদি আমাৰ ভাল লাগে য'ত আমি গাঁৱত থাকি নিজে নিজে গাঁৱৰে শাক পাচলি আছে পথাৰ আছে পথাৰত যাই শাক পাচলি তাতে সময়বোৰ কেনেকৈ পাৰ হয় আমি নিজে গম নাপাওঁ গাঁৱত শাক পাচলি কেতিয়াবা সেই খেতি পথাৰত গ'লোঁ তাতে অলপ কাম কৰিলোঁ কাম কৰি আমি নিজে অলপ লগৰ লগত কথা পাতিলোঁ পথত চাহ চাহ আদি জলপান আদি নিয়ে আমি খাওঁ ভাল লাগে আমাৰ গাঁৱত থাকি গাঁওখন আমাৰ বহুত ভাল লগা আৰু গাঁওখন থাকি বহুত ভাল পাওঁ গাঁওখনৰ বিষয়ে ক'বলগীয়া বহুত আছে আৰু তাৰে গাঁৱতে ধৰি লওক মানুহবোৰৰ মনবোৰ বহুত সহজ সৰল হয় চবেই মিলিব পাৰি এটা বস্তু এবিধ ধৰি লওক ধৰি লওক ঘৰত এবিধ বস্তু নাই য'ত আমি বেলেগৰ পৰা খুজি আনিব পাৰোঁ নিজকে নিজে আমি আদান প্ৰদান কৰোঁ গাঁৱৰ ঘৰে ঘৰে ঘৰত মিলা মিলি কৰি গাঁৱত বহুত ধৰণৰ বস্তু আছে য'ত আমাৰ ভাল লাগে